আমাৰ শস্য় উৎপাদনশীলতা আৰু গুণগত মান উন্নত কৰিবৰ কাৰণে আমি উন্নত ধৰণৰ গৰুৰে হাল বাওঁ আগতে গৰুৰে হাল বাইছিলে গৰুৰে হাল বাওঁতে কাৰণ কেলে মাটিডৰা বোলে ঘন ঘনকৈ আলি দিছিলে ঘন ঘনকৈ আলি দিলে মানে কি হয় মাটিডৰাত পানী ৰয় পানী ৰ'লে শস্য় ভাল হয় আৰু ঘৰত গোবৰ এঠাইত ৰাখি পিনি তাৰ পৰা তৈয়াৰ হোৱা সাৰ সিঁচিছিলে ধান ধুনীয়া হৈছিলে খেতি পথাৰ বৰ্তমান কি হৈছে ট্ৰেক্টৰেৰে হাল বায় ট্ৰেক্টৰে হাল বালে মানে আলি নাথাকে আলি নথকাৰ পাছত আকৌ আলি দিবলৈ কষ্ট হয় বুলি কিছুমানে আলি নিদিয়ে তেতিয়া খেতি ডৰা সিমান সুবিধাজনক নহয় শস্য় ডৰা বৈজ্ঞানিক পদ্ধতিৰে সাৰ প্ৰয়োগ কৰে সাজ সাৰ প্ৰয়োগ কৰিলেও গৰুৱে যিদৰে হাল বায় সুন্দৰকে মাটি ডৰা চহায় দিয়ে তেনেকুৱা শস্য় উৎপাদন নহয় গৰুৱে বোৱা হাল বোৱা মাটিডৰা ৰুবলৈ ধুনীয়া হয় কাৰণ কেলে এডৰা এডৰাকে দি যায় কিন্তু ট্ৰেক্টৰে যেতিয়া তিনি চাৰি বিঘা মাটি লগতে হাল বাই মাটিডৰা ৰুবলৈ দিব তেতিয়া বোকাৰ ভাল নহয় আৰু মাটি আলি দিবলৈ কষ্ট হয় কাৰণে আলিও নিদিয়ে আমি বিশেষ শস্য় ভাল হ'বৰ কাৰণে কি কৰোঁ মাটি ৰুই যোৱাৰ পাছত তাত কিছুমান বন গজে লং বন বুলি কয় চকা মৰা কয় সেইটো উঘালি দিওঁ নহ'লে বন মৰা ঔষধ আনি মাৰি দিওঁ মাৰি দিয়া পাছত বন মৰা ঔষধ মাৰিলেও বিশেষ ধানটো সিমান সুবিধাজনক নহয় ৰঙা পৰি যায় পিছত আকৌ বেলেগ সাৰ প্ৰয়োগ কৰিবলগীয়া হয় পোক মৰা পোকে ধৰিলে আমি গছৰ পাত ব্য়ৱহাৰ কৰোঁ বিশেষ ঢেকীয়া আৰু কিছুমান গছ আছে সেই গছবিলাক তাত দি দিওঁ পোক মৰিবৰ কাৰণে বৰ টেঙা কাটি দিওঁ দুফাল দুফাল কৰি পোক মৰিবৰ কাৰণে আৰু শস্য়ডৰা নিৰাপদে থাকিবৰ কাৰণে কি কৰা হয় কাষত জেওৰা ভেটা হয় জেওৰা ভেটি দিলে মানে কাষেদি যোৱা গৰু ছাগলীবিলাকে শস্য়ডৰা ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয় যেতিয়া ধান ৰুই অলপ ক'লা পৰে গছবিলাক তেতিয়া কি কৰা হয় ইউৰিয়া মাৰি দিয়া হয় ইউৰিয়া মাৰি অলপ দিনৰ পাছত আকৌ গুটি সাৰটো মৰা হয় তেতিয়া ধান সবল হয় উৎপাদন বাঢ়ে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰাৰ কাৰণে যেতিয়া মাটিডৰাত পানী শুকাই যায় শুকাই যায় মাটিডৰা সজীৱ হৈ থাকিবৰ কাৰণে বা কেঁচা হৈ থাকিবৰ কাৰণে মেচিনে দিব পৰা হ'লে মানে পানী দিয়া হয় পানী দি আকৌ মাটিডৰাত যেতিয়া ভৰাই থোৱা হয় তেতিয়া ধানখিনি ধু সজীৱ হৈ থাকে আৰু ধুনীয়া হয় পচন সাৰৰ প্ৰয়োগ কৰা হয় পানী দি থকা অৱস্থাতে যেতিয়া অলপ লুপথুপীয়া হৈ থাকে তেতিয়া আকৌ পচন সাৰ চটিওৱা হয় চটিয়াই দিয়াৰ কাৰণে কি হয় বৈজ্ঞানিক পদ্ধতিৰে এতিয়া খেতি কৰি শস্য় উৎপাদন কৰিব পৰা হৈছে